কৃষকসকলে পিছচোতালত নানা ধৰণৰ পোহাৰ বাবে নানা ধৰণৰ চৰাই বাচি লয় সেইবোৰ চৰাই হৈছে হাঁহ পাৰ মুৰ্গী এই ৰাজহাঁহ এনেকুৱা ধৰণৰ চৰাইবোৰ সৰ্বসাধাৰণতে বাচি লয় সেই চৰাইসমূহে ডিম চিম পাৰে পাৰই পোৱালি জগায় হাঁহ হাঁহ হাঁহ চৰে বাৰীত চৰিবৰ বাবে এটা পুখুৰী লাগে সেই পুখুৰীত ভেকুলী চেকুলী য'ত যি মাছ চাচ পায় সেইবোৰ খায় হাঁহবোৰ পানীত চৰাৰ বাবে সিঁহতৰ সুবিধা হয় সিহঁতৰ সুবিধা হয় ভৰিৰ ঠেংকেইখনৰ পতাৰ নিচিনা এটা হেৰি থাকে সেই পতাৰে সিহঁতি পানীবোৰ আগৰপৰা পিছলৈ টানে আৰু তেতিয়া সিহঁতি সাঁতুৰিব পাৰে সেইদৰে সাঁতোৰে হাঁহে হাঁহৰ খাদ্যবোৰ এনেকুৱাই হাঁহ হাঁহ পানীত চৰে ৰাজহাঁহে বাৰীত মানে ঘাঁহ চাঁহ বন চন এনেকুৱা বস্তু খায় থাকে পাৰ চৰাইক আমি চাউল তাউল দিওঁ পাৰৰ ঠোঁটখন জোঙা হাঁহৰ হৈছে চেপেটা পাৰ মুৰ্গী একেই সিহঁতি আৰু চাউল তাউল খায় ধান খায় মুৰ্গীয়ে খুচৰি খুচৰি যি টি পোক চোক খায় থাকে হাঁহে হাঁহক আমি তুঁহগুৰি দিওঁ চাউল দিওঁ ধানৰ দানা দিওঁ সেইবোৰ খায় গছ হেৰি পাতবোৰ এই কবি চবি পাত তেনেকুৱাবোৰ ৰাজহাঁহে খায় পাৰক চাউল তাউল দিওঁ সেহেঁতক পুহি ৰাখিবৰ বাবে ওপৰত বাহ বনাই দিয়া হয় পাৰক সেই বাহত সিহঁতি থাকে কুটা কঢ়িয়ায় ডিম পাৰে পোৱালি জগায় পোৱালি ডাঙৰ হ'লে আকৌ এযোৰ পোৱালি হয় সেইদৰে এনেধৰণেই হাঁহ পাৰ পোহপালন কৰা হয় হাঁহ পাৰ মুৰ্গী এনেকুৱা ধৰণৰ চৰাইবোৰ আমি বেছিকৈ পুহোঁ আৰু তাৰপৰা আমাৰ এটা লাভালাভ সেই লাভৰদ্বাৰাই আমি ঘৰখন চলাব পাৰোঁ ঘৰত ঘৰত মুৰ্গী ডিম হাঁহ ডিম এইবোৰ বেছিব পাৰোঁ সেইবোৰ বেছি মানে ঘৰ পোহপাল দিবৰ কাৰণে এটা সুবিধা হয় সেইকাৰণেই সেই চৰাইবোৰ পোহা হয় চৰাইবোৰ পুহি আমি বজাৰত পোৱালি চোৱালি বেচোঁ সেই হাঁহ পোৱালি মুৰ্গী পোৱালি এইবোৰ বিকি আমি পইচা পাওঁ পইচাৰে সেইধৰণে আমি ঘৰখন চলাত অলপ সুবিধা হয় সেইকাৰণেই সেইবোৰ বস্তু পুহিব লাগে বাৰীত পোহা বস্তু সেই চৰাইবোৰ বা ঘৰচীয়া চৰাই আৰু বুলি কোৱা হয় সেই চৰাইবোৰ পোহাৰ বহুত নিয়ম আছে সিহঁতৰ মানে বেমাৰ আজাৰো হয় সেই বেমাৰ আজাৰ মানে ভাল কৰিবৰ বাবে আমি বহুতো দৰৱ জাতি খুওৱা হয় সেইবোৰ হাঁহ পাৰ কুকুৰা এইবোৰ পুহি মানুহঘৰ স্বাৱলম্বী হ'ব পাৰি এইধৰণে হ'ব এতিয়ালৈ মই সামৰিছোঁ